মোৰ ফিচাৰীত মই মাছ মাৰিছিলোঁ আৰু মোৰ ফিচাৰীত ডাঙৰ মাছ আছিল প্ৰায় তিনি চাৰি কেজি ওজনৰ ৰৌ ভকোৱা মাছ আছিল এইটো এটা নৈ আধুনিক বুলিও ক'লে ভুল নহয় আমি প্ৰায়ে এই ধৰণে মাছ মাৰোঁ আৰু এটা কথা কি মা মাছ মাৰোঁতে সচৰাচৰ ভবা নাযায় ডাঙৰ মাছ পামনে সৰু মাছ পাম সেইটো ভবাও নাযায় হঠাতে ডাঙৰটো আহে কেতিয়াবা সৰুটো আহে সৰুটো এৰি দিওঁ ডাঙৰটো ৰাখি দিওঁ এইখিনিয়ে মোৰ আৰু ভাল লাগে ডাঙৰ মাছটো পোৱাৰ পিছত